মানুহৰ সু স্বাস্থ্য গঢ়ি তুলিবলৈ এটা প্ৰধান ব্যায়াম হৈছে দৌৰ আমি দৌৰিবলৈ বিশেষকৈ ৰাতিপুৱা আৰু আবেলি যাওঁ দৌৰাৰ ফলত আমাৰ স্বাস্থ্য ভালে থাকে আৰু দৌৰাৰ ফলত মানুহৰ হাত ভৰিকে ধৰি সমগ্ৰ শৰীৰটোৰ ব্যায়াম কৰা হয় আমি বতৰৰ বিভিন্ন পৰিস্থিতিৰ সন্মুখীন হ'ব লগা হয় বিশেষকৈ আমি ৰাতিপুৱা দৌৰিবলৈ যোৱা উচিত কিয়নো এই সময়ত আমাৰ পৰিৱেশটো ঠাণ্ডা হৈ থাকে তেতিয়া দৌৰিবলৈ ভাল হয় বৰষুণ বা ঠাণ্ডাৰ দিনত দৌৰিবলৈ আমাৰ অলপ কষ্ট হয় যদিও এই সময়ত দৌৰিলে আমাৰ গৰম উঠে গৰম উঠাৰ ফলত আমাৰ শৰীৰৰ ঘাম বাহিৰ হৈ যায় আৰু গৰম দিনত আমি বেছিকৈ দৌৰিবলৈ নোৱাৰোঁ কিয়নো এই সময়ত অত্যাধিক গৰম বা ৰ'দে পোৰাৰ বাবে আমাৰ শৰীৰৰ উত্তাপ অত্যাধিক বৃদ্ধি পায় ইয়াৰ ফলত আমি বেছিকৈ দৌৰিব নোৱাৰোঁ সেয়েহে গৰম দিনত আমি ৰাতি বা একেবাৰে দোকমোকালি সময়ত দৌৰাটো উচিত